মোৰ জীৱনৰ কিছুমান সফলতা আছে কিন্তু মোৰ আটাইতকৈ ডাঙৰ সফলতাটো হৈছে মোৰ চাকৰিটো মেট্ৰিক পাছ কৰাৰ পিছত ভাবি আছিলোঁ যে চাকৰি এটা লাগিব মোৰ ঘৰৰ অৱস্থা সিমান ভাল নহয় দেউতাই খেতি কৰে মই দেউতাৰ খেতিৰ কামতে সহায় কৰোঁ মোৰ তলত দুজনী ভণ্টি বিয়া দিব লগা আছে কেতিয়াবা হয় সিহঁতক পঢ়াই আছোঁ আৰু দেউতাৰ লগত খেতিৰ কামত সহায় সহযোগ কৰি আছোঁ বৰ কষ্ট মাজে মাজে ভাবোঁ চাকৰি কৰা মানুহবিলাকক দেখিলে হুমুনিয়াহ দুখ লাগে মনত মোৰ ভাগ্যতনো চাকৰি এটা আছেনে নাই হ'ব নে নহ'ব তেনেকৈ ভাবি থাকোঁতে থাকোঁতে কিছুমান এডভাৰটাইজ পালোঁ সেইমৰ্মে ইণ্টাৰভিউ বিলাক দিলোঁ ক'ত বা চাকচেছ হওঁ চাকচেছ নহ'লোঁ শেষত ইলেক্ট্ৰিচিটি বৰ্ডত এটা ইণ্টাৰভিউ দি সেই ইণ্টাৰভিউটো মোৰ ভাল খুব ভাল ফল এমাহৰ পিছত মোৰ ঘৰত এপইণ্টমেণ্ট লেটাৰ আহিল জইন কৰিলোঁ জইন কৰি মোৰ অফিচৰ যিটো ষ্টাফ সিহঁতৰ লগতে কাম কৰি মোৰ খুব ভাল লাগিল বৰ সংক্ষেপে ক'লোঁ এইটোৱে মোৰ জীৱনৰ সফলতা আটাইতকৈ ডাঙৰ সফলতা বুলি ভাবোঁ কাৰণ চাকৰি এটা পোৱা সহজ কথা নহয় যাৰ জৰিয়তে জীৱনটো চলি যাব ইয়াতকৈ আৰু ডাঙৰ সফলতা কি হ'ব পাৰে